হয় কওক এইটো চৰাইবাহী

হয় হয় আপোনাক বা কি কি লাগে

হয় পাৰিম মই ল'ৰাজনৰ হাতত মই সকলো বস্তু দি পঠাম আপুনি আপুনি লৈ ল'ব সেইমতে যদি কিবা কম কমে বা কিবা থাকি গৈছে আপুনি পুনৰ মোক জনাব অঁ ঠিক আছে ঠিক আছে হ'ব